হয় মই এখন বাইক কিনিম ভাবিছিলোঁ ছেকেণ্ড হেণ্ড ছেকেণ্ড হেণ্ড মানে ছেকেণ্ড হেণ্ড নহয় এই মোৰ কিবা মানে নতুন হ'লেও হয় মানে মোৰ প্ৰাইচটো পঞ্চাছৰ পঞ্চাছ আৰু ষাঠি মাজত আৰু হাজাৰৰ অঁ হ'ব বাৰু কিন্তু অলপ ভাল দেখা পাও লাগিছিল মানে অলপ নতুন নতুন মডেল টাইপ মই থাউজেণ্ড কোৱা নাই নহয় মই থাউজেণ্ড কোৱা নাই নহয় মই লাখত কৈ আছিলোঁ মানে অঁ কি কি কি পাম অঁ জিটি জিটিখনো ভাল লাগে জিটিখনো ভাল লাগে বাৰু

হয় কিমানমান পৰিবনো আচ্ছা কি কেতিয়ালৈ কি কেতিয়ালৈকে দিব পাৰিব ডেলিভাৰীটো মানে যদি মই পে'মেণ্টটো কালি পৰসিৰ ভিতৰত কৰি দিওঁ তেতিয়াহ'লে কিমান দিনমানৰ ভিতৰত দিব পাৰিব হয় আৰু মানে মোক লগত হেলমেট চেলমেটটো এক লগতে কিনিলো হয় পোৱা যাব নেকি আপোনালোকৰ তাত হয় হ'ব বাৰু ইঞ্চুৰেঞ্চ ইঞ্চুৰেঞ্চ ইঞ্চুৰেঞ্চ হৈ যাব আপোনাৰ তাতে তাতে অঁ বাৰু আপোনাক মই এই ইভিনিঙত ইভিনিং সময়ত সময়ত আপোনাক পে'মেণ্টটো কৰি দিম অঁ ধন্যবাদ দিয়ক